আচলতে কোনোবা বুলি সুধিলে মই পতককৈ উত্তৰটো দিব নোৱাৰিম কাৰণ ইয়াৰ উত্তৰ এজন বা দুজন ব্যক্তি নহয় কেইবাজনো আছে কাৰণ মই উল্লেখ কৰিছোঁৱে অলৰেডি যে মোৰ বৰ্তমানৰ নিজা নিজাববীয়াকৈ হ'লেও মোৰ পেছা হৈছে বৰ্তমান সংগীত কিন্তু কথাটো হ'ল মই নিজে যোনখিনি যি ধৰণৰ সংগীত ভাল পাওঁ বা সংগীতৰ ক্ষেত্ৰত সংগীতক লৈ মোৰ যিধৰণৰ চিন্তা ধাৰা বা চি যিধৰণৰ মোৰ দৃষ্টিভংগী তাত প্ৰভাৱ পেলোৱা আটাইতকৈ ডাঙৰ বস্তুটো হৈছে কোৰ্ডিনেশ্য়ন সামঞ্জস্য় কিহৰ কিহৰ মাজত বুলি ক'লে সুধিলে মই ক'ম লিখনি লিৰিক্স মানে কথা সুৰ আৰু তালৰ ওপৰত এই তিনিওটা বস্তুৱে তিনিওটা বস্তুকেই জাষ্টিফাই কৰিব লাগিব প্ৰথম কথা গতিকে ইয়াৰে ভিতৰত মোৰ কাৰণে এই আপুনি যে যিধৰণে সুধিলে কোনোবাই প্ৰভাৱ পেলাইছে নেকি নিশ্চিতৰূপে ভূপেন হাজৰিকা আৰু জয়ন্ত হাজৰিকাদেৱৰ নাম পোনতে ল'ব লাগিব কাৰণ আজিও মই এটা কথা কওঁ যে কালজয়ী গীত সৃষ্টিৰ ক্ষেত্ৰত ভূপেন হাজৰিকাদেৱৰ যি কথা সেয়া তাৰ ধৰণ অদ্বিতীয় আৰু অসমীয়া সংগীতৰ জগতখনত এটা পাশ্চাত্য প্ৰভাৱেৰে নতুনত্ব অনাৰ এটা যি বিপ্লৱ সেয়া কৰিছিল তেখেতৰ ভাতৃ জয়ন্ত হাজৰিকাদেৱে খুব কম সময়ত তেখেত ঢুকালে কিন্তু এই দুগৰাকী ব্যক্তিৰ নাম পোনতেই ল'ব লাগিব তেওঁলোকৰ যি লিৰিক্স লিৰিক্স লিখাৰ তেওঁলোকৰ যি আৱেগ আৱেগৰ যি প্ৰতি প্ৰতিস্ফলন সেয়া সেয়াই মোক ইমানেই প্ৰভাৱিত কৰিলে যে আজিৰ দিনত যদি মই কিবা এটা গান লিখোঁ বা মই যি এটা দুটা গান লিখিছোঁ সেইখিনিত মোৰ কাৰণে লিৰিক্স একেবাৰে প্ৰাথমিক উপাদান সেইটো আটাইতকৈ ভাল হ'বই লাগিব আৰু সেইটো যেতিয়ালৈকে সেই গোটেই লিৰিক্সখিনি গান গানটোৰ ভাৱধাৰাই বিচৰামতে জাষ্টিফাই কৰিব পৰা নাই তেতিয়ালৈকে মই সেইটো লিৰিক্স গ্ৰহ নিজে লিখা লিৰিক্সটোও আনকি মই গ্ৰহণ কৰিব নোৱাৰোঁ তাৰপিছত ভূপেন হাজৰিকা জয়ন্ত হাজৰিকাদেৱৰ পিছতেই মই নাম ল'ম খগেন মহন্তদেৱৰ কাৰণ গণশিল্পী খগেন মহন্তদেৱ অসমৰ সংগীত জগতৰ আম এক ভোটাতৰা তেখেতৰ বিশেষকৈ বিহু সম্ৰাটৰূপে তেখেত জনসমাদ্ৰিত আজিৰ দিনতো তেখেতৰ মৃত্যুৰ কেইবাবছৰ পিছতো আৰু আগলৈ অনাদি অনন্ত কাললৈ তেখেত সেই ৰূপেৰেই জনাজাত হৈ থাকিব অসমীয়া জনতাৰ মাজত গতিকে এওঁলোকৰ লিৰিক্সৰ শৈলী লিৰিক্সক মান্যতা প্ৰদান কৰা ধৰণৰ সুৰ আৰু সেই সুৰ আৰু লিৰিক্সৰ সামঞ্জস্য় এক ধুনীয়া তাল এই তিনিওটাৰ যি মানে আৰু আছে বহুতখিনি বহুতখিনিৰ নাম ল'ব লাগিব কিন্তু এই তি এই তিনিওটাৰ এই তিনিওটা উপাদানৰ যি সামঞ্জস্য় কোৰ্ডিনেশ্য়ন সেইখিনিৰ সেইখিনিয়ে মোক যথেষ্ট প্ৰভাৱিত কৰে আৰু নাম ল'ব না নাম ল'ব পৰা যায় তাৰ ভিতৰত আধুনিক যুগৰ শান্তা উজীৰ ভূপেন উজীৰ তাৰপিছত জে পি দাস এনেকুৱা বহুত আছে